হেল্ল' অঁ ৰাধা ফাৰ্মাচী নৰেণ হয়নে অঁ মই যে তোমাক এইটো মেডিচিন এটা দিছিলোঁ অৰ্ডাৰ কৰি অঁ ইউগ্লিমটো তোমাৰ এইটো আজি দিয়াৰ ডেটটো তোমাৰ পৰহিয়ে আছিলে আজি সময় পাৰ হৈ গুচি গ'ল অঁ মই এতিয়া আজি কালিৰ পৰা দৰৱ খোৱা নাই কি এইবিলাক কি ধেমালি লগাইছা কি কৈছা অঁ মোক কাইলৈ ভিতৰত তুমি মেডিচিন আনি পেলাই মোৰ ঘৰত দিবহি লাগিব ঠিক আছে হ'ব দিয়া